আমাৰ ৰাজ্য অসমত প্ৰধান ধৰ্মীয় উৎসৱবোৰসমূহ হৈছে বিহু ঈদ দীপাৱলী দুৰ্গা পূজা টুচু পূজা দেউ দেউৰীসকলৰ দেউৰী বিহু বড়োসকলৰ সকলো জনগোষ্ঠীৰে নিজৰ নিজৰ আছে তাৰ উপৰি বিহুৱে আমাৰ মেইন মেইন ফেষ্টি মানে ধৰ্মীয় উৎসৱ হ'ল আমাৰ বিহু আৰু তেনেকৈ কাৰণ আমি অসমীয়াসকলে সকলো জাতি জনগোষ্ঠীৰ সকলো ধৰ্মাৱলম্বী মানুহে আমি বিহুৱেই পালন কৰোঁ কিন্তু যেনেকৈ মুছলমানসকলে ঈদ পালন কৰে আমি হিন্দু ধৰ্মাৱলম্বীসকলে দীপাৱলী পালন কৰোঁ তাৰোপৰি খ্ৰীষ্টানসকলে খ্ৰীষ্টমাছ তেনে কৰোঁ কিন্তু বিহু সকলোৰে মেইন উৎসৱ যিহেতু ঈদত ঈদতো ঈদ যেতিয়া পালন কৰা হয় মুছলমানসকলে আমি সকলো বেলেগ ধৰ্মাৱলম্বীসকলেও আমি তেওঁলোকৰ লগত ঘৰত গৈ ঈদ উদযাপন কৰোঁ ঈদত গৈ তেওঁলোকৰ লগত একেলগে তেওঁলোকৰ সুখ সুখত আমিও আমিও একেলগে গৈ তেওঁলোকৰ সেই বিহুত হেৰি হওঁগৈ সমাগত হওঁগৈ তাৰ উপৰি আমাৰ যিহেতু হিন্দু ধৰ্মসকলে হিন্দু যিমান হিন্দু ধৰ্মৰ মানুহ আছে সকলোৱে আমাৰ ভাৰতবৰ্ষত আমি দীপাৱলী উৎসৱটো বৰ ধুমধামেৰে পালন কৰোঁ গোটেই চাকি বন্তিৰে আমি আমাৰ চৌপাশটো জ্বলাই তোলোঁ আৰু পোহৰৰ উৎসৱ দীপাৱলীলৈ আমি বছৰটোৰলৈ অপ অপেক্ষা কৰি থাকোঁ আৰু দীপাৱলী যিহেতু পোহৰৰ উৎসৱ গতিকে এই পোহৰৰে পোহৰে যাতে সকলোৰে মন প্ৰাণ সকলো জাতি জনগোষ্ঠীৰ সকলোকে জীৱন সুখময়কৈ পোহৰাই তোলে তাৰে আমি কামনা কৰোঁ আৰু যিসকল খ্ৰীষ্টান ধৰ্মাৱলম্বী মানুহ লোকসকলে তেওঁলোকে খি খ্ৰীষ্টমাছ পালন কৰে প ডিচেম্বৰ মাহৰ পঁচিছ তাৰিখৰ দিনটো তেওঁলোকে তে খ্ৰীষ্টমাছ পালন কৰে আৰু তেওঁলোককো আমি সকলোৱে শুভেচ্ছা জনাওঁ তেওঁলোকৰ খ্ৰীষ্টমাছত আৰু বিহু আগতেও কৈছোঁ বিহু আমাৰ সকলোৰে আমাৰ বিহু তিনিটা বহাগ বিহুত আমি সকলোৱে ৰং ৰহইচৰে বিহু বিহু গান কৰি বিহু নাচোঁ ৰ ৰঙীন কৰি তৰোঁ সেইকাৰণে আমি ব'হাগ বিহুটোক আমি ৰঙালী বিহু বুলি কৰোঁ তাৰোপৰি আমি কাতি বিহুত চাকি বন্তি জ্বলাওঁ খেতিপথাৰ যিহেতু চাকি দিওঁ যাতে ভৱিষ্যতলে আমাৰ শস্যবোৰ শ্যামল হৈ উঠে আৰু আমাৰ সকলো চৌপাশ সেউজীয়া হৈ উঠে আৰু শস্য যাতে আমি শস্য বিলাকো আমি ভালকৈ যাতে হয় তাৰ উপৰি সেই শস্যবোৰ হ'লেহে আমি ভৱিষ্যতে আমি ভালকৈ খাব পাৰিম আৰু সকলোৱে শান্তিৰে জীৱন যাপন কৰিব লাগিব পাৰে শস্য যদি ভাল নহয় আমি কেনেকৈ জীৱন নিৰ্বাহ কৰিম কেনেকৈ খাম কেনেকৈ জীয়াই থাকিম শস্যই আমাৰ মেইন সম্পদ তাৰোপৰি মাঘ বিহুক আমি ভোগালী বুলি কওঁ কাৰণ শস্য চপোৱাৰ পাছত সকলো কাম কৰাৰ পাছত চ সকলোৰে ওচৰত দা টকা পইচা পৰা আদি কৰি ধানৰ ভঁৰালত শস্যৰে ওপৰ উভৈনদী হৈ থাকে সেইকাৰণে আমি মাঘ বিহুটো একদম বহুত ভালকৈ উদযাপন কৰোঁ যিহেতু আমি বিশেষকৈ মাঘ বিহুটো আমি অগ্নি দেৱতাক পূজা কৰোঁ তেওঁলোকে অগ্নি আমি জুইক পূজা কৰোঁ তে আৰু লগতে ভোজ ভাত খাওঁ আৰু এই প্ৰত্যেকঘৰে প্ৰত্যেকটো ডাঙৰে সৰুক ডাঙৰ সৰু সকলোৱে মিলি এসাঁজ মাছে মাংসই উদৰ ভালকৈ খাওঁ কাৰণ তেতিয়া সকলোৰে ওচৰত অভাৱটো কম থাকে কম বেছি পৰিমাণে হ'লেও সকলোৰে ওচৰত ধন টকা পইচা আৰু শস্য ভঁৰাল টনকিয়াল হৈ থাকে সেইকাৰণে আমি সকলোৱে মিলি এসাঁজ ভোজ ভাত খাওঁ আৰু তা তাৰ উপৰি আমি আমাৰ ইয়াত জাতি জনগোষ্ঠীসকলে নিজৰ নিজৰ ধৰ্মীয় উৎসৱ পালন কৰে কাৰণ তেওঁলোকৰ নিজৰ নিজৰ উৎসৱ আছে মিচিংসকলে আলি আই লৃগাং পালন কৰে যে তেনেকৈ আলি আই লৃগাঙৰ ফাগুন মাহৰ প্ৰথম বুধবাৰটোত তেওঁলোকে শস্য যিহেতু শস্যৰ লগত জড়িত সেই উৎসৱটো তেওঁলোকে প্ৰথম যেতিয়া শস্য পথাৰত বীজ দিব সেই দিনাখনিয়ে যিহেতু ফাগুনৰ প্ৰথম বুধবাৰৰ দিনাখনি শস্য তেওঁলোকে মাটিত পেলাব আৰু তেতিয়াই সেই উৎসৱটো পালন কৰা কৰে তেওঁলোকে এই তেনেকৈ আমাৰ সকলোৱে ওচৰ সকলোৱে নিজৰ নিজৰ নিজৰ নিজৰ যিহেতু আমি জনগোষ্ঠীৰ মানুহবিলাকে খাইদ্ শস্যৰ ওপৰত ভিত্তি কৰিয়ে আমাৰ জনগোষ্ঠীটো গতিকে প্ৰায়বিলাক আমাৰ উৎসৱ শস্যৰ লগত জড়িতই হৈ থাকে কাৰণ শস্য চপোৱা শস্য বীজ পেলোৱা এনেকুৱাবোৰৰ ওপৰলৈ আমাৰ জনগোষ্ঠীয় মানুহসকলে উৎসৱ পালন কৰে তাৰ উপৰি আগৰ কোৱাৰ দৰে বিহুৱে আমাৰ কৃষ্টি সংস্কৃতি ধ ধৰোহাৰ আমাৰ অসমত বিহুৰ অবিহনে আমাৰ পৰিচয় অৰ্থহীন গতিকে আমাৰ প্ৰথম পৰিচয় অসমীয়াৰ প্ৰথম আমাৰ হেঁপাহ প্ৰথম আৱেগ প্ৰথম আমাৰ প্ৰত্যেকৰে মনৰ বাপতিসাহোন বিহুৱে আমাৰ সকলোৰে মেইন আমাৰ একদম প্ৰধান উৎসৱ বুলি আমি ভাবোঁ সকলো জনগোষ্ঠী আগতেও ক'লোঁ সকলো জনগোষ্ঠীয়ে যিহেতু সকলো কৰে তথাপিও বিহু আমাৰ সকলোৰেই বাপতিসাহোন আৰু গুৰুত্বপূৰ্ণ উৎসৱ আমাৰ অসমত